সম্পদৰ অভাৱৰ বাবে আচলতে বহুতো ছাত্ৰ ছাত্ৰী সমস্যাৰ সন্মুখীন হয় বা বাধাৰ সন্মুখীন হয় তথাপিও শিক্ষানুষ্ঠানবোৰত বা স্থানীয় স্কুলবোৰত আমি বিভিন্ন ধৰণৰ পদক্ষেপ ল'ব পাৰোঁ সেইবিলাক উন্নীত কৰাত আচলতে অত্যাধুনিক প্ৰযুক্তিৰ ব্যৱহাৰ কৰি ডিজিটেল ব্লেকব'ৰ্ড বা বিভিন্ন ধৰণৰ প্ৰজেক্টৰত বিভিন্ন ধৰণৰ প্ৰকল্পবোৰ দেখুওৱাৰ চলতে সেইবিলাক কৰিব পাৰে আৰু তেওঁলোকৰ যিহেতু এটা আধুনিক যুগ বিজ্ঞানৰ যুগ বুলি কোৱা হয় এই যুগত আচলতে অত্যাধুনিক সা সুবিধাৰে তেওঁলোকক শিক্ষিত কৰিব পাৰে ভালদৰে শিক্ষাদান কৰিব পাৰে সেইবিলাক চৰকাৰে আচলতে বিভিন্ন ব্যৱস্থা গ্ৰহণ কৰিব লাগে সেইবিলাক উন্নত কৰাত বিভিন্ন ধৰণৰ অত্যাধুনিক সা সামগ্ৰী প্ৰদান কৰি